হেল্ল' এইটো এয়াৰলাইন অফিচ হয়নে হয় হয় মই পুনেৰ পৰা কৈছোঁ মই চিকাগুৰ পৰা হিউস্থনলৈ মানে এখন বিমানৰ এটা টিকেট বুকিং কৰিছিলোঁ হয় এটা নিৰ্দিষ্ট মোৰ নিজৰ প্ৰাইভেট ব্যৱসায়িক কামত মানে এখন মিটিং আছিলে যাৰ কাৰণে মই তালৈ যাবলগীয়া হৈছিল কিন্তু মানে এতিয়া এনেকুৱা হ'ল কথাটো যে কি মোৰ সেই মিটিংখন কেনচেল কৰা হৈছে অহা নেক্সট উইকত সেই মিটিংখন আপডেট দিছে সেইকাৰণে নেক্সট উইকতহে যাব পাৰিব এতিয়া বাৰু সেই মোৰ টিকেটটো কেঞ্চেল কৰাব পাৰিমনে বা মই যিখিনি এতিয়া পে' কৰিলোঁ সেই পে' পইচাটো মই ঘূৰাই পামনে হয় হয় মই দুদিনৰ আগত বুকিং কৰিছিলোঁ পামনে বাৰু কেঞ্চেল কৰিব পাৰিমনে আৰু কেঞ্চেল কৰা পে'টো ঘূৰাই পামনে যিহেতু যথেষ্টখিনি পইচা হয় ন সেইকাৰণে মানে মই ঘূৰাই পাব বিচাৰিছোঁ আকৌ যিহেতু নেক্সট উইক যামেই তেতিয়া আকৌ বুকিং কৰিম হয় হয় পাৰিবনে অঁ ঠিক আছে থেংক ইউ ছ' মাছ